মই ৰান্ধি বাঢ়ি খুবে খুবেই ভাল পাওঁ ৰান্ধি আনক ভালকে সজাই মেলি খাবলৈ দি খুব ভাল পাওঁ আৰু মই প্ৰথম ৰান্ধিছিলোঁ ক্লাছ চিক্সত থাকোঁতেই সেইদিনা মাৰ মাহেকীয়া ঘৰত কোনো নাছিলে ৰন্ধাৰ পাল মোৰেই পৰিলে আৰু মোৰ ৰন্ধাৰ প্ৰতি খুব অভিজ্ঞতা একেবাৰেই নাছিলে মাহঁতে ৰান্ধে যদিও মই ইমান চাই নাথাকোঁ তাৰপিছত সেইদিনা মই ৰঙালাও ভাজি বনাইছিলোঁ আৰু ৰঙালাওটো বাকলিৰ সৈতে কাটিলোঁ কটাৰ পিছতে কেৰাহিত তেল দি তেল পকিব নিদিয়াকে মই ৰঙালাও দি দিলোঁ দি লৈ সেই ভাজি হোৱাৰ পিছত মই দেউতাক আহিলে দেউতাক খাবলে দিলোঁ মইও খালোঁ পিছত ইমান বেয়া লাগিছে কেঁচা মিঠাতেল কেঁচা মিঠাতেল গোন্ধাইছে সেইখিনি খাব নোৱাৰিলোঁ সেইখিনি লোকচান তেনে পাই সেইদিনাই মই প্ৰথম মানে মই বনাব লৈছোঁ তাৰপিছতেই লাহে লাহে মই শিকিব শিকিলোঁ আৰু মোৰ যিহেতু ৰান্ধিবলৈ যেতিয়া কোনো এটা বস্তুৰ প্ৰতি আমি যেতিয়া আগ্ৰহী হওঁ নিজেই যে ইচ্ছা থাকে আগ্ৰহ থাকে তেতিয়া আমি বস্তুটো বেলেগৰ পৰা শিকিবলৈ কোনোবাই বনালে চাই থকা বা কিবা চাই ইউটিউব চাই থকা আমাৰ কোনো প্ৰয়োজন নাই আমি নিজৰ মতেই আমি নিজেই বনাই থাকিব পাৰোঁ আৰু যেতিয়া মনৰ পৰা আমি বস্তু এটা বনাওঁ আগ্ৰহেৰে বনাওঁ তেতিয়া সেই বস্তুটো নিশ্চয় সোৱাদ হ'ব খাবলৈ আৰু তেনেদৰে মই ৰান্ধিও ভাল পাওঁ খুব সৰুৰ পৰাই মই সেই ৰান্ধিবলৈ ললোঁ আৰু ঘৰত কোনো সদস্য আহিলে আলহী আহিলে মই চব্জিখন নিজে টেষ্টিকে বনাই মেলি খাবলৈ দিওঁ মোৰ ঘৰৰ মানুহক বনাবলৈ নিদিওঁ মই নিজেই বনাওঁ আৰু যেতিয়া মই নিজে কিবা এটা বস্তু বনাই থাকোঁ মই সেই কামটো অকলেই কৰিবলৈ মন যায় মানে এনেকুৱা নহয় যে মোৰ ঘৰৰ মানুহ আহিব মোক ইটো সিটো লাগি মেলি দিব নাই মই চবটো মই নিজেই কৰি ল'ম নিজৰ মৰ্জি মতে বনাম আৰু সকলোকে খাবলে দিম সজাই মেলি তেনেকুৱা আৰু ঘৰতে মানে এনেকুৱা আমি যিহেতু বাহিৰত ফাষ্টফুড খাওঁ বাহিৰত ফাষ্টফুড খাওঁ কেনেকে বা বনায় কিমান লেতেৰা পেতেৰা হোটেলবিলাকততো ইমান চাফচিকুণকৈ নবনায় আৰু ফুচ্কাটোতো পুৰা ট্ৰেণ্ডত আছে ফুচ্কা চবেই খায় বাহিৰলৈ ওলাই গ'লে ফুচ্কা খায়েই মানে তেনেকুৱা আমি কেনেকুৱা চাফ চিকুণতা মেইনটেইন কৰিছে তেওঁলোকে আমি নেজানোঁ আমি মুঠতে খাবলৈ চাওঁ এই গৰমৰ ঘাম ঘাম ওলাই থাকে আকৌ সেইখন হাতেৰেই আলু পিটিকে তেনেকৈ খাবলৈ দিয়ে আমাক সেইটোতো বহুত বেয়া হয় নিজৰ স্বাস্থ্যৰ কাৰণেও বেয়া তেনেকে আমি মানে ঘৰতে আনি সেই বস্তুবোৰ আনি বনাই খাব পাৰোঁ এনেকুৱা নহয় যে আমি ৰেষ্টুৰেণ্টলৈ গলোঁ সেইখিনি বস্তু ৰেষ্টুৰেণ্টতহে বনাব পাৰি ৰেষ্টুৰেণ্টতহে খাবলৈ পায় আমি সেইবোৰ বস্তু আমি ঘৰতে আনি বনাই খাব পাৰোঁ ফুচ্কাটো তেনেকে মানে আজিকালি পেকেটিং পাই শুকান ফুচ্কা পেকেটিং পায় ঘৰত আনি বনাই খাব পাৰি তেনেকে ঘৰলে লৈ আনিলোঁ ঘৰতে বনালোঁ বাকী আলু পিটিকা আকৌ টেটেলী টেঙ টেঙা এনেকে বনালোঁ নিজেও খাব পাৰিলোঁ আনকো খুৱাব পাৰিলোঁ তেনেকে আমি ঘৰতে বনাব পাৰোঁ খাব পাৰোঁ আৰু খুব বেছি এতিয়া মানে কেকটো কেকটো আমাৰ চবতে দৰকাৰ বাৰ্থডেতো কেক দৰকাৰ এনিভাৰচেৰীটো কেক দৰকাৰ আজিকালি কেঁচুৱা এটা জন্ম হ'লেও কেক কাটে ওৱান মন্থ চিক্স মন্থ এনেকে মানে কেক কটা হয় তেনেকে আমি কেক কাটিও আজিকালি বহুত স্বাৱলম্বীও হ'ব পাৰি লগতে কেকটো বনাইও খুব বেছি ভাল লাগে ক্ৰিম দি মানে তাত নতুন নতুন ডিজাইন দি তেনেকে মই ঘৰত মানে কেকো বনাওঁ আৰু কেকটো বনাবলে হ'লে বহুতখিনি বস্তুৰো প্ৰয়োজন হয় সেইকাৰণে আপোনাৰ আপোনাৰ তেনেকে অৰ্ডাৰ থাকিব লাগিব কিন্তু কেকত যিমানটো স্বাৱলম্বী হয় তেনেকে আপোনাৰ লোকচানো হয় আপুনি কি ক্ৰিমৰ পেকেটটো আনিলে আনি মানে আপুনি বেছিদিন তাক ৰাখি থৈ দিব নোৱাৰে সোনকালে বনাব লাগিব তেনেকে মানে টাউনত যিবিলাক বেকাৰী দোকান থাকে তেওঁলোকৰ মানে লাভত হয় কাৰণ প্ৰতিদিনে কেইবাটাও মানে কেক বিক্ৰী হয় তেওঁলোকৰ সেইকাৰণে বস্তুবোৰ লাভত থাকে কেকটো বনাওঁতে ইমান সহজো নহয় বহুতখিনি বস্তুৰ দৰকাৰ তেনেকে কষ্টও হয় হুইপিং ক্ৰিমটো যদি আপোনাৰ মেল্ট হৈ যায় তেতিয়া আপুনি সেই বস্তুটো যিকোনো এটা বস্তু প্ৰপাৰ চেপ দিব নোৱাৰে তেনেকেই বহুত কষ্ট হয় বাৰু লাভ যেনেকুৱা কষ্টও হয় কেইবাটাও আপুনি আৰু ঘৰত বনালে আপোনাৰ অৰ্ডাৰ কেইবাটাও থাকিব লাগিব তেতিয়াহে আপোনাৰ লাভত থাকিব নহ'লে লাভ নাথাকে আপোনাৰ লোকচানত যাব তেনেকে আৰু মই তেনেকে বিক্ৰী কৰিম বুলিয়ে নহয় মানে কেক বিলাক বনোৱা চাওঁ ইউটিউবত কেতিয়াবা আৰু কেক খাই নিজেও বহুত ভাল পাওঁ সেইকাৰণে মোৰ ঘৰতে বনাবলে মন যায় আৰু ইমানো ভাবোঁ ইমানো কষ্টকৰ নহয় কেক ক্ৰিমটো লগাব লাগে এনেকে বনাব লাগে ধুনীয়া হয় আৰু তাৰপৰা তেনেকে এবাৰ ক্ৰিম আনিলোঁ ঘৰতে কেক বনাম বুলি আৰু অলপ ইউটিউবটো চালোঁ তেনেকে কেক বনাবলে বহুতখিনি বস্তুৰ দৰকাৰ হয় ময়দা লাগে আৰু ময়দা বেকিং লাগে তাত দিবলৈ আকৌ আপোনাৰ ফ্লেভাৰ আপুনি কি ফ্লেভাৰ দিব বিচাৰে তেনেকে ফ্লেভাৰ দৰকাৰ হ'ব মই পাইনেপোলৰ ফ্লেভাৰ আনিছিলোঁ তাৰপিছত আপোনাৰ আকৌ সজাবৰ কাৰণে আকৌ নজল্ খিনি লাগে কেক বনোৱাত মানে যিখিনি ফুল হওঁক বা কিবা হওঁক যিটো চেপ দিয়া হয় সেই বস্তুটোক আপোনাৰ টিনৰ যিটো জো জোঙাকে যিটো বস্তু থাকে সেইটোক নজুল বুলি কয় সেই নজুল দৰকাৰ হয় আকৌ পাইপিং বেগ দৰকাৰ হয় পলিথিনৰ য'ত আমি ক্ৰিমখিনি ভৰাই লওঁ তাক পাইপিং বেগ বুলি কয় সেইটো দৰকাৰ হয় এইবিলাকটো চব কিনিবই লাগে ঘৰতো বনাব পাৰি কিন্তু ঘৰত বনোৱাবোৰ ইমান এটা ভাল প্ৰফেচনেলকে আপুনি কেক এটা বনাম বুলি ক'লে ঘৰত বনোৱাখিনি নহ'ব আপুনি কিনি আনিব লাগিব সেইখিনি দামো আছে তেনেকে আৰু কেকৰ কোণ থাকে ফণি আপুনি কেকত ক্ৰিমটো লগোৱাৰ পিছতে ধুনীয়াকে নহ'লে ফণিৰ লেখিয়া আমি যেনেকে চুলিটো আচুৰিলে এটা লাইন লাইন হৈ থাকে তেনেকে কেকটো আপুনি লাইন দিব পাৰে তেনেকে কোণ বুলি কয় সেইখনক কোণ দৰকাৰ হয় আৰু কেকটো কাটিবৰ কাৰণে আমি যিবিলাক ঘৰত মানে পাচলি কাটিবলৈ যিখন চুৰি লওঁ সেইখন চুৰি আমি কেকটো মানে সমান জোখত কাটিব নোৱাৰোঁ তেনেকে এখ এপাত স্কেলৰ লেখীয়া দীঘল চুৰি থাকে সেইখন আমি ল'ব লাগে আকৌ কেকটো আপোনাৰ ঘহিলৈ আপুনি ধুনীয়াকে সমান কৰিবৰ কাৰণেও সেই স্কেলপাতৰ লেখীয়া সেই হেৰিখন চুৰিখন আমাক দৰকাৰ হয় তেনেকুৱা আৰু বহুতখিনি বস্তু আমাক দৰকাৰ হয় আৰু গাখীৰ লাগে দৈ লাগে ভেনিলা ভিনেলা আপোনাৰ হেৰিও থাকে ফ্লেভাৰো থাকে তেনেকে চব বস্তু দৰকাৰ তেনেকে কেক এটা বনাই খোৱা হয় আৰু মই ঘৰতো তেনেকে আনি বনাইছিলোঁ ফাৰ্ষ্ট কেকটো মই যিহেতু ফাৰ্ষ্ট বনাইছিলোঁ ভাবিছিলোঁ বহুত সহজ হ'ব বনাবলৈ সেইটো কাৰণে মই আনিলোঁ খুব গৰম দিন আছিলে গৰম দিন হোৱাৰ কাৰণে মানে ক্ৰিমখিনি মই জনা নাছিলোঁ ক্ৰিমটো আমি যে আইচিং বক্সতহে ৰাখিব লাগে মই বাহিৰত খাপত থৈ দিলোঁ তেনেকে মানে ক্ৰিমটো বৰ বেছি এটা ঠাণ্ডা নহ'ল নোহোৱা কাৰণে মোৰ ক্ৰিমটো মেল্ট নহ'ল আৰু আপুনি ক্ৰিমটো ক্ৰিম ফেটাৰো এটা মেচিন থাকে সেই মেচিনটো যদি আপুনি নলয় হাতেৰে ফেটিব হ'লে ঘুটনি মাৰিলৈ ফেটিবলৈ বা হেতায়েলৈ যদি ফেটে বহুত কষ্ট বহুত টাইম আধা ঘণ্টামান লাগি যায় আপুনি ফেটিয়ে থাকিব লাগিব আৰু ক্ৰিমটো ফেটা সময়ত আপুনি সেই যিটো মানে পাত্ৰত আপুনি ক্ৰিমটো লৈছে তাৰ তলতে আন এটা পাত্ৰত আপুনি বৰফ থৈ ল'ব লাগিব ক্ৰিমটো কেতিয়াও গৰম হ'ব দিব নালাগিব গৰম হ'বলৈ দিলেই ক্ৰিমটো মেল্ট হৈ যাব মেল্ট হৈ গ'লে মানে সেইটো আৰু আপুনি আৰু প্ৰপাৰ চেপ দিব নোৱাৰিব তেনেদৰে মানে বহুত কষ্ট মোৰ প্ৰথমটো কোনো মেচিন নাছিলে তাৰপৰা হাতেৰেই মই ফেটিছিলোঁ ফেটি ফেটি ঘূটনি মাৰি লৈ ফেটিছিলোঁ বহুত টাইম লাগে হাত বিষাই গৈছিলে যদিও প্ৰথমটো ভাল হৈছিলে বৰ এটা ভাল নহ'ল তথাপিতো খাব পৰা হ'ল তাৰ নেক্সট ক্ৰিমো কিছুমান যিটো ক্ৰিম ফেটা মেচিন থাকে সেই মাচিনটোও আকৌ আনিলে নহ'ব কিছুমান মেচিন বেয়া থাকে জল্দি গৰম হৈ যায় গৰম হৈ গ'লে মানে আপোনাৰ ক্ৰিমটো মানে টান হোৱাৰ বদলি আপোনাৰ বেছিকে মেল্টহে হৈ যাব মই তেনেকে মেচিন এটা আনিছিলোঁ মেচিনটো মানে বৰ এটা ভাল নহয় অনলাইন অৰ্ডাৰ কৰি অনা মেচিনবোৰটো একেবাৰে ভাল নেথাকে যদিও কমত পায় মেচিনটো আপোনাৰ দাম ইভাগে আপোনাৰ অফলাইনত তিনিহেজাৰ পঁইত্ৰিছশ যদি আপুনি অনলাইনত আনে তিনিশ চাৰিশত পাই আৰু সেই তিনিশ চাৰিশটকীয়া মেচিনটো আনিলে আপুনি একেবাৰে কেক বনাব নোৱাৰে ক্ৰিমখিনি একেবাৰে মেল্ট কৰিহে নিব মেচিনটো যিহেতু অলপতে গৰম হৈ যায় আৰু তেনেকে নেক্সট মেচিনটো লৈ বনোৱা কেকটোতো মোৰ একেবাৰে বেয়া হৈছিলে আৰু তেনেকে মানে মোৰ কেক বনোৱাটো আধাতে সমাপ্ত হৈ আছে মই নিজে যেতিয়া মেচিন এটা আনিব পাৰিম তেতিয়াহে বনাম তেনেকে যদিও ইমানো বেয়া হোৱা নাই খাবলৈ ঠিকেই আছিলে তাত ফ্লেভাৰটো দিলে খাবলৈ বেছি ভাল হয় আৰু কিনা কেকৰ লেখীয়া আৰু ঘৰতে তেনেকৈ বস্তুবোৰ আনি আনি বনাব পাৰি খাব পাৰি ফাষ্টফুডবোৰ যিহেতু বাহিৰত খোৱাটো আমাৰ ভাল নহয় কেনেকে চাফচিকুণতা মেইনটেইন কৰি বনাই আমি নাজানোঁ সেইকাৰণে ঘৰতে আমি কেতিয়াবা কেতিয়াবা খাব লাগে আৰু স্বাস্থ্যৰ কাৰণেটো এনেও ফাষ্টফুডবোৰ ভাল নহয়েই তথাপিতো কেতিয়াবা যিহেতু খাবলৈ মন গ'লে ঘৰতে আমি বনাই খাব পাৰোঁ খাব পাৰি তেনেকৈ তেনেকেই মোৰ ঘৰতে মানে সদায় নতুন নতুন এটা বস্তু বনাই ভাল পাওঁ আৰু ইউটিউবত যিবিলাক মানে মা মাছ মাংস হওঁক ইউটিউবত দেখুৱাই যে এনেকে এনেকে এনেকে বনাই খোৱাবলৈ সেইটো মই একেবাৰে ভাল নাপাওঁ মই মোৰ নিজৰ মৰ্জি মতে মই আজি বোলে এইটোৰ লগতহে বনাই খালোঁ তেনেকৈ মই নিজৰ মৰ্জি মতে বনাই আনক খোৱাই ভাল পাওঁ যে কেনেকুৱা হৈছে খাবলৈ আৰু ভালেই হৈছে বুলি কয় কাৰণ মোৰ ৰন্ধাৰ প্ৰতি বহুত আগ্ৰহটো আছে মই বহুত ভাল পাওঁ ৰান্ধি মেলি মোৰ এইটো হবিয়ে হয় ৰন্ধাটো মোৰ হবি আৰ্টটো মোৰ হবি তেনেকে মোৰ গান গানো শুনি মই বহুত ভাল পাওঁ সেয়াই